মোৰ জীৱনত

খেল মহাৰণেই হওক

ক্ৰীড়াৰ মই ক্লাছ এইটত থাকোঁতে দৌৰ

খেল খেল খেলি মই সৰুৰ পৰাই ভাল পাওঁ এনেদৰে মোৰ জীৱনত খেলে প্ৰভাৱিত কৰিছে